হয় এই অঞ্চলৰ লোকসকলে আধুনিক বিশ্বত তেওঁলোকৰ ধৰ্মৰে নিজকে এনেধৰণে জড়িত কৰিছে যে আমাৰ ওচৰ পাজৰে বহুতো খীষ্টানধৰ্মী ধৰ্মৰ লোকসকল আছে তেওঁলোকে প্ৰত্যেকটো বছৰতে পঁচিছ ডিচেম্বৰৰ দিনাখন খ্ৰীচমাছ পালন কৰে গীৰ্জাঘৰত তেওঁলোকে গৈ হিন্দু মুচলমান খ্ৰীষ্টিয়ান বাকী যিকোনো সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ চাৰ্চত গৈ খ্ৰীচমাছ উদ্যাপন কৰে তাতে খানা খাই তেওঁলোকে ফুৰ্তি কৰে পঁচিছ ডিচেম্বৰ দিনাখন বহুতো নানা ধৰণৰ উৎসৱ তেওঁলোকে পালন কৰে তাৰপাছতে হিন্দু মুছলমান খ্ৰীষ্টিয়ান বা যিকোনো বেলেগ ধৰ্মৰ লোকসকলৰ লগত বুলি কোনো কথা নাই আজিকালি আধুনিক যুগত

সকলোৱেই আজিকালি ধৰা বন্ধা

তাতে খাই বৈ আহিব পাৰে আধুনিক যুগত